আমাৰ অঞ্চলটোৰ বাসিন্দাসকলে দৃঢ়ভাৱে বিশ্বাস কৰে কিছুমান চোৱা চিতা তাবিজ এইবিলাক বিষয়ৰ ওপৰত তেওঁলোকে ভাবে কাৰোবাৰ ঘৰৰ কিবা এটা বেয়া হ'লে কাৰোবাৰ দুখ হোৱাৰ লগে লগে তেওঁলোকে ভাবে যে কোনোবাই কিবা এটা মানে মানে বেয়া কৰিব বিচাৰিছে আন কোনোবাই সেইবাবে তেওঁলোকে এজন ভাল মানে মা এজন মানুহৰ ওচৰত যাব যিয়ে চোৱা চিতা কাম কৰে তেখেতৰ ওচৰত গৈ পিনি দিহা পৰামৰ্শ ল'ব তাবিজ ল'ব কিছুমান নিয়ম কৰিব প দিব তেওঁলোকে সেই নিয়ম কৰিব সেইবিলাক ক্ষেত্ৰত বহুত বিশ্বাস কৰে অন্ধবিশ্বাস কৰে